মই ৱেলডিং মেচিনৰ সহায়ত লোহাৰ বস্তু প্ৰস্তুত কৰোঁ গে'ট গ্ৰিল এনেকুৱা বস্তু বনাওঁ তাত মানুহৰ মানুহৰ ছবি কিছুমান বনাবলগা হয় গায়ন বায়ন এনেকুৱা অঁকা হয় শৰাই বনোৱা হয় এনেকুৱা লোহাৰবিলাক আমি কাটি লওঁ কাটি লৈ তাক কোবোৱাই কোবাই বেণ্ড কৰি এই তাৰপৰা এনেকৈ আমি ৱেল্ডিঙৰ সহায়ত জইন কৰি এনেকুৱাকৈ আমি গ্ৰিলবিলাক বনাওঁ তাত ৱেল্ডিং মাৰোঁতে যথেষ্ট কষ্ট হয় চচমা ল'ব লাগে বা গ্লাছ ক'লা গ্লাছ ল'ব লাগে ৱেল্ডিং গ্লাছ বুলি কয় সেইটো এনেকৈ আমি কৰিলেও কেতিয়াবা যথেষ্ট তাৰপৰা ধোঁৱা ওলাই সেই ধোঁৱা চকুত লাগিলে চকুৰ চকু কষ্ট হয় চকু চকুত জ্বলা পোৰা কৰি থাকে এনেকৈ এইবিলাক বনোৱা যায় বা কেতিয়াবা ঘৰৰ ঘৰৰ যিকোনো আৰ্হিত ঘৰৰ কেঁচি বনোৱা যায় সেইবিলাকো সেইবিলাকো বনালেও পাইপেৰে বনোৱা হয় তাতো কাম কৰিলে কষ্ট হয় চকুত ৱেল্ডিং লাগে আমাৰ সচৰাচৰ মেচিন থাকে কাটিং মেচিন আছে সৰু কাটিং মেচিন তাৰপিছত ডাঙৰ কাটিং মেচিন ৱেল্ডিং মেচিন গেণ্ডিং মেচিন এনেকৈ এই সেইবিলাকৰ সহায়ত আমি সেই বস্তুবিলাক বনাওঁ মন্দিৰৰ মন্দিৰৰ গেটত শৰাই বনাই দিয়া হয় তাৰপিছত আমাৰ গায়ন বায়নৰ ফটো বনোৱা হয় গায়ন বায়ন বনাওঁতেও যথেষ্ট কষ্ট হয় লোহাবিলাক কাটি বেণ্ড কৰিব লাগে বেণ্ড কৰি তাৰপৰা আমি প্ৰস্তুত কৰোঁ এনেকৈ আমি ৱেল্ডিঙৰ সহায়ত এইবিলাক বস্তু প্ৰস্তুত কৰি উলিয়াও